হেল্ল'

অঁ নমস্কাৰ ছাৰ চিনি পাইছেনে বাৰু অঁ মই মাজুলীৰপৰা কৈছিলোঁ ছাৰ কথা এটা ক'বলৈ ফোন কৰিছিলোঁ ভালে আছে নহয় আপুনি অঁ ছাৰ আমাৰ ইয়াত মানে হয় হয় অঁ আছে আছে অঁ ঠিকে আছে বাৰু এই ছাৰ মানে ঠিকেই মানে কি ল'ৰাটোৰ মানে অলপ জ্বৰ চৰ হৈ আছে ল'ৰা দুটাও ঘৰৰ বাকী সকলোৰো মানে তেনেকুৱা ধৰণৰ জ্বৰ ডায়েৰীয়া এনেকুৱা সমস্যাবোৰ হৈ আছে লগতে মানে ইয়াত মানে বিভিন্ন ধৰণৰ ব্যৱস্থাসমূহ বহুত অসুবিধা মানে পাবলৈ চিকিৎসালয়লৈ গ'লেও ধৰক প্ৰত্যেক সময়ত ডক্টৰ নাথাকে বা উপযুক্ত দৰবসমূহ ওচৰত চিকিৎসালয় নাই ছাৰ ওচৰত আছে দহ কিলোমিটাৰ দহ বাৰ কিলোমিটাৰ হয় আৰু তালৈ গ'লেও ছাৰ সুবিধাসমূহ মানে নাপাওঁ আৰু ইমান মানে পেচেণ্টৰ সংখ্যা ইমানেই বৃদ্ধি হৈছে তাতো লাইন পাতি পাতি আপোনাৰ বহুত দেৰি সময় যায়গৈ আৰু সৰু ল'ৰা ছোৱালীক বিশেষকৈ লৈ যাবলৈ বহুত অসুবিধা হয় তেনেকুৱাত হয় বাৰু আহে খালী ইমান সঘনাই আহি নাথাকে যায় আহে আহে দেখুৱাইছোঁ বাৰু তথাপিও মানে যিসমূহ দৰব দিয়ে ধৰি লওক সকলো দৰব তেওঁৰ ওচৰত তেওঁলোকৰ ওচৰত উপলব্ধ নাথাকে মানে মেডিকেললৈ গ'লেও এতিয়াও জ্বৰ আৰু ডায়েৰিয়া নিচিনাও হৈ আছে হৈছে হৈছে হৈছে হৈছে কোৱা হৈছে বাৰু সেইকাৰণে আপোনালৈ ফোন কৰিলোঁ আপুনি ওপৰৰ ধৰি লওক কোনোবা এজনলৈ কৈ মেলি কিবা ব্যৱস্থা কৰিব পাৰে বা পাইছে পাইছে হয় হয় অঁ

কৰা হৈছে বাৰু হয় অঁ হয় অঁ

হা হা আজি নোৱাৰিম নহয় ছাৰ হয় অঁ ঠিক ঠিক আছে বাৰু মোৰো মানে গেছ গেছৰ নিচিনা হৈ আছে সেইটোও দেখাবগৈ লাগিব

ঠিক আছে বাৰু হ'ব